কুকিং কুকিং শিকিবৰ মন যায় কুকিং কুকিং বুলি কওঁতে ৰান্ধনী আমাৰ অসমীয়াত ৰান্ধনী শিকিবৰ মন যায় কিন্তু কথা হ'ল কি এই তেনেকুৱা সুবিধা পোৱা নাই বিশেষকৈ মই বৰ্তমান ৰান্ধনীৰ ইয়াতে গাঁৱতে আমি কিছু বনাওঁ খানা খাদ্য যেনেকুৱা কিছুমান বিয়া সবাহ তেনেকুৱা হেৰি ক্ষেত্ৰত চব্জি কিছুমান আছে যেনে আমাৰ এইটো ৰঙালাও আলু আৰু এইবিলাক কোমো পটল যেনে নেচেৰা লেচেৰাটো বিশেষকৈ ভাজি বনোৱা যায় লেচেৰা হওক পটল হওক তেনেকুৱা আৰু আমাৰ ঠিক তেনেকুৱাকৈ এখন চব্জি মটৰ দি গ্ৰীণ মটৰটো এই কেঁচা মটৰটো সেইটো দিয়েই তেনেকুৱা চব্জি বনোৱা যায় তাৰপিছত আমি এটা থাকিব চব্জি এটা যিকোনো ভাজি থাকে যেনে আলুটো ভাজি বনাই দিব পাৰি তেনেকুৱা কিছুমান খানা বনাওঁ যেনে দালি চব্জি দাইল চব্জি ভাত আৰু এখন ভাজি তেনেকুৱা কিছুমান থাকে আৰু চালাদ থাকে লগতে যেনে তিঁয়হ তিঁয়হ থাকে গাজৰ থাকে পাতা বান্ধা কবি বুলি কওঁ আমি এনে পাতা কবি তেনেকুৱাকৈ চালাদ এখন বনাই বিলাহী চিলাহী দিয়ে তেনেকুৱা কিছুমান আইটেম আছে আমাৰ গাঁৱলীয়া গাঁৱলীয়াবিলাকত মই খানা বনাওঁ আৰু আমাৰ যিটো ঘৰুৱা খানা এইটো আমাৰ নিৰামিষত মানে কি এইটো তেনেকুৱা কিছুমান যেনে পনীৰৰ আছে এইটো বুটৰ দাইল আলু পনীৰ তেনেকুৱা একোখন বনোৱা যায় ঠিক তেনেকুৱাকৈ খানাৰ ভিতৰত আমাৰ তেনেকুৱা গাঁৱলীয়া খানাটো চলে সভা সমিতিয়ে আৰু আমাৰ যিটো ঘৰুৱা ঘৰুৱাত আছে আমাৰ যেনে কলৰ কলফুল ঢেঁকীয়া তাৰপিছত কলৰ ডিল খৰিচা আছে বাঁহৰ এই গজাৰ খৰিচাটো বনোৱা যায় তাৰপিছত আপোনাৰ এটা এই ভেদাইলতা বুলি আছে ভেদাইলতাটোৰ হেৰি কৰা যায় এইটো মিক্সিত মাৰি তেনেকুৱাকৈ মাছে মাছ দিলে ভালে হয় মাছ নিদিলেও আলু চালুৰ তেনেকুৱা কিছুমান বস্তু দি উঠি জোল বনাই খাব পাৰি আমাৰ ভেদাই লতাৰ জোলটো খালে ভাল আমাৰ স্বাস্থ্যৰ পক্ষে তেনেকুৱা খানা কিছুমান আছে মানিমুনি ছেঙা টেঙা মানিমুনি ঠিক তেনেকুৱা এইবিলাকৰ যদি আমি মানে ৰ'ছতো আমি ভালকৈ বনাই কিনে খাওঁ তেনেকুৱাও কিছুমান খানা বিভাগত সেইটো খানাতে পৰে আমাৰ সেইটো দিয়ে খানাও ভাত খাব পাৰি আৰু যেনেকুৱা কলমৌ আছে ঠিক তেনেকুৱাকে খানা কিছুমান আমাৰ গাঁৱলীয়া হিচাপত আছে যেনে কলা দালি কলা দালিটো তেনেকুৱাকৈ নচলে কলা দালিটো আমাৰ গাঁৱত চলে ঘৰুৱা হিচাবত কলা দালি বটি খাব পাৰি পাতপুটত মিক্সিত নামাৰিলেও হয় পাতপুট থাকে পাতপুট বুলি কয় এইটো আমি বটা বনাব পাৰোঁ কলা দালি তিল বুটৰ দাইল ঠিক এই এইবিলাক আমি বটি বটা খাব পাৰোঁ তিলৰ জোল বনাই খাব পাৰোঁ তিল বটি কিনে আমি মাছ দিব পাৰি তাত শুকান মাছ তিলৰ তিলে মাছে জোল বনাই খাব পাৰি ঠিক তেনেকুৱা কিছুমান খানা আমাৰ ঘৰুৱা খানা আৰু গাঁৱৰ যিখিনি সভা সমিতিৰ খানা তেনেকুৱাকৈ আছে সেইখিনি জানো আৰু বিশেষকে মই গাঁও এই টাউনত বা চিটিত গুৱহাটীত বা মংগলদৈ হওক গুৱাহাটীয়ে হওক তেনেকুৱা কিবা মানে আমাৰ অসমৰ কিছুমান বিভিন্ন ধৰণৰ চিটিবিলাকত যদি হোটেলত তেনেকুৱা কিবা চীট পাওঁ কিবা কাম বা খানাৰ বিষয়ে শিকিব বা কৰিব তেনেকুৱা হ'লে খুব মোৰ ভাল হয় সুবিধা হয় তেনেকুৱা সুবিধা এটা পাবৰ কাৰণে মই যথেষ্ট চেষ্টা কৰি আছো তাৰকাৰণে কিছুমান মই ফোন কৰি আছো যেনে লগ বন্ধু বা তেনেকুৱা মানুহৰ লগত পাৰিলে মই শিকিবৰ খুব মন আছে মোৰ খানাৰ বিষয়ে বাহিৰা খানা যেনে হোটেলৰ খানাবিলাক আৰু গাঁৱলীয়াটো আমি যথেষ্টভাৱে কৰিয়ে থাকোঁ তাৰ উপৰিও মই এটা মানে ইউটিউব চেনেল এটাৰ খোলাৰ এটা মই মনত ভাবি আছো যে এনেকুৱা খানাৰ বিষয়ে আমাৰ গাঁৱলীয়া খানাৰ বিষয়ে তাৰকাৰণে খুব চেষ্টা চলাই আছো কম দিনৰ ভিতৰত পাৰিলে মই এই ইউটিউব চেনেল এটা খোলাৰ চেষ্টা কৰিম আৰু লগতে আমাৰ বাহিৰা হোটেলবিলাকত ডাঙৰ ডাঙৰ হোটেলবিলাকত কিবা যদি চান্স পাওঁ খানা বনোৱাৰ কাৰণে তেতিয়া হ'লে মোৰ মই তাৰমানে যাম বুলি মনত ভাবি আছো